আত্মসহায়ক গোট বুলি ক'লে গাঁৱৰ হওক বা চহৰৰেই হওক কেইজনী মান মহিলাই লগ হৈ যিটো গোট গঠন কৰে সেই গোটটোকে আত্মসহায়ক গোট বুলি পেলাই আমি বুজোঁ এই আত্মসহায়ক গোটবিলাকে চৰকাৰৰ ফালৰ পৰা কিছুমান অনুদান লৈ সেই অনুদানেৰে কিছুমানে হাঁহ পাৰ কুকুৰাৰ ফাৰ্ম খুলি কিছুমানে বিহুৰ সময়ত হওক পূজা পাৰ্বণৰ সময়ত হওক পিঠা পনা বনাই পেলাই বিক্ৰী কৰি কিছুমানে হয়তো গাহৰি ফাৰ্ম খুলি পেলাই বা কিছুমানে কাপোৰ কানি বৈ পেলাই তাঁতত বৈ পেলাই ব্যৱসায় বাণিজ্য কৰি আৰ্থিকভাৱে বহুতে সচ্ছলতা অৱলম্বন কৰিছে গতিকে এই যিটো আত্মসহায়ক গোট এই আত্মসহায়ক গোটটোৰ জৰিয়তে মহিলাৰ সবলীকৰণ হয় বুলি পেলাই মই নিশ্চয় ভাবোঁ